মই নলবাৰীত থাকো নলবাৰীত ঘৰ মোৰ কিন্তু ইণ্ডিয়াৰ বিভিন্ন ঠাইলৈ গৈছো আৰু বাহিৰতো বহুত ঠাইলৈ গৈছো মই প্ৰথম বাহিৰলৈ গৈছিলো উজবেকিস্তান উজবেক তাস্কেণ্ট টাস্কেণ্ট মালয়েছিয়া ছিংগাপুৰ বেংকক থাইলেণ্ড ফুকেট এইবিলাক জেগাত গৈছো কিন্তু মোৰ এটা বৰ প্ৰিয় ঠাই এইটো হৈছে ইটলী ইটালীলৈ যোৱাৰ মোৰ এটা বৰ হেঁপাহ এই হেঁপাহটো কেতিয়া হ'ব গতিকে মানুহে কয়েই তামোল খাবলে দাঁত থাকোতেই তামোল খাবা গতিকে বাহিৰলৈ মোৰ ইটালী চকু দুটাইদি দেখা পাই থাকোতেই ইটালীখন চাই আহিব পাৰিলেই ভাল আছিলে বৰ হেঁপাহেৰে ৰৈ আছো কেতিয়া ইপা ইটালীলৈ যাম কিয় জানো ইট ইটলীয়ে মোক মাতি থাকে মাজে মাজে কয় মোক আঁহা তুমি ইট ইটলীলৈ দুই চাৰিদিন থাকি যোৱা ভ্ৰমণ কৰি যোৱা মোক চাই যোৱা চাওঁচোন সময় সুবিধা পালে এবাৰ যাম মানুহে আমেৰিকালৈ যাব খোজে ইংলেণ্ডলৈ যাব খোজে মই অলপ ইটালীলৈ যাব মন আছে